শিক্ষাজীৱনত মই বহুত খেলেই খেলিছিলোঁ নেখেলা নহয় এক্সোৱেলি ইমান মন নাছিল কিন্তু হঠাত আপোনাৰ ক্লাছ ছেভেনত থাকোঁতে নেকি মোক লগৰ এজনে ক'লে যে তই খেল তোৰ দেহাটো ক্ষীণ হয় তই খেলিব পাৰিবি তই দৌৰিব পাৰিবি দে সেই কথাতে মন গ'ল দৌৰিলোঁ খেলিলোঁ খেলি প্ৰথমবাৰৰ বাবে হেৰি পাইছিলোঁ প্ৰাইজ পাইছিলোঁ ছেকেণ্ড প্ৰাইজ তেতিয়াৰ পৰা অলপমান বাঢ়িল আৰু কনফিডেন্সটো বাঢ়িল আৰু তাৰ পৰাই স্কুলৰ টাইমছতো খেলিলোঁ বহুত স্কুলত তাৰ পৰা ক্লাছ এইটত খেলিল নাইনত খেলিলোঁ দশম শ্ৰেণীত মই শ্ৰেষ্ঠ খেলুৱৈ হিচাপে অল অকণমানৰ কাৰণে বাৰু হেৰি নহ'লোঁ সফল নহলোঁ এক নে দুই নম্বৰৰ কাৰণে মই শ্ৰেষ্ঠ খেলুৱৈ নাপালোঁ সেইটো দুখ থাকি গ'ল বাৰু তাৰ পিছত কলেজ আহিলোঁ কলেজীয়া জীৱনতো খেলিছোঁ নেখেলা নহয় যেতিয়াৰ পৰা কলেজ আৰম্ভ হৈছে তেতিয়াৰ পৰা আপোনাৰ খেল সপ্তাহবোৰ থাকে তাতো খেলোঁ ভালেই লাগে খেলি প্ৰাইজো পাইছোঁ নোপোৱা নহয় সৰু সুৰাকৈ খেলি থাকোঁ প্ৰথম প্ৰাইজ দ্বিতীয় প্ৰাইজ দৌৰোঁ মই লং জাম্প দিওঁ তাৰ পিছত স্কিপিং কৰোঁ এইবোৰ খেলি কেনে মুঠতে ভাল লাগিছিল আৰু এইবোৰ খেলি আছিল